অ বাইদেউ অ এইবাৰ বিহু পিঠা মানে ভালদৰে কৰিম বুলি ভাবিছোঁ বিহুত বাকীবোৰটো সব জানো কিন্তু তিল পিঠাটো মোৰ কি হয় মানে নুঠে ভালদৰে মানে আপুনি চাব পাৰিব নেকি তাৰমানে কিমান দেৰি চাউলটো তিয়াব লাগিব কেনেকৈ মানে উঠে এবাৰ জনাবচোন অ অ অ অ

অ অ ধন্যবাদ দেই ইমান ধুনীয়াকৈ বুজাই দিয়াৰ বাবে